আমি যিটো কোঠাত ৰন্ধা বঢ়া কৰোঁ সেই কোঠাটোকে পাকঘৰ বুলি কোৱা হয় পাকঘৰত বিভিন্ন ধৰণৰ বাচন বৰ্তন থাকে সেই বাচন বৰ্তনসমূহৰ জ জৰিয়তে আমি ৰন্ধা বঢ়া কৰোঁ ভাত ৰান্ধিবলৈ আমি বতোৱা আৰু কুকাৰ ব্যৱহাৰ কৰোঁ শাক পাচলি আমি ৰান্ধিবলৈ আমি ভাজিবলৈ আমি কেৰাহী ব্যৱহাৰ কৰোঁ শাক পাচলি ৰান্ধোতে বা ভাজোঁতে আমি লৰাবলৈ হেতা ব্যৱহাৰ কৰোঁ খাদ্যসমূহ খাবলৈ আমি বা পানী খাবলৈ আমি বিভিন্ন ধৰণৰ বাচন বৰ্তন ব্যৱহাৰ কৰোঁ যেনে ধৰক খাবলৈ কাঁহী বাটি ব্যৱহাৰ কৰোঁ পানী খাবলৈ আমি গ্লাছ ব্যৱহাৰ কৰোঁ বাতিও ব্যৱহাৰ কৰোঁ ঘটিও ব্যৱহাৰ কৰোঁ শাক পাচলি ধুবলৈ গামলা কেতিয়াবা খৰাহি ব্যৱহাৰ কৰা হয় এনেদ এনেকুৱা ধৰণৰ বিভিন্ন বাচন বৰ্তন আমাৰ পাকঘৰত থাকে আৰু এই বাচন বৰ্তনসমূহ ষ্টীলৰ হয় এলুমিনিয়ামৰ হয় বা কাঁহ পিতলৰো থকা দেখা যায়